অসমৰ অৰ্থনীতিত পৰ্যটন বা ৰপ্তানিৰ ক্ষেত্ৰত শিল্পকলাৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে মোৰ প্ৰশ্নটো আছিল এইটো আৰু এই প্ৰশ্নটোৰ উত্তৰত মই ইয়াকে কওঁ যে আমাৰ অসমখন যিহেতু বনজ সম্পদৰে চহকী দেশ সৰু ডাঙৰ তৰু তৃণ লতা বৃক্ষ এই সকলোজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ আমাৰ অসমখন যিহেতু বনজ সম্পদত চহকী এখন দেশ আমি তাৰবাবে আমি গৰ্ব অনুভৱ কৰোঁ আৰু এই বনজ সম্পদৰেই চহকী যিহেতু আমি গতিকে আমি সেই তেনেকুৱা ধৰণৰ উদ্ভিদ আছে যিবোৰ উদ্ভিদৰ কিছুমান প্ৰাণীৰ প্ৰজনন ঘটে আৰু তেওঁলোকে সেইবোৰ খাই ডাঙৰ হয় আৰু তাৰে এটা হৈছে আমাৰ যিহেতু ৰপ্তানিৰ ক্ষেত্ৰত ৰপ্তানিৰ ক্ষেত্ৰত আমি কওঁ আমাৰ পাট মুগা বা এৰী এইবিলাক আজিকালি খুব আমাৰ অৰ্থনৈতিকভাৱে চহকী হৈ পৰিছে এইটো কাৰণেই যে এইবিলাক আজিকালি বাহিৰৰ দেশলৈও ৰপ্তানি কৰিছে গতিকে এইটো কাৰণেই ৰপ্তানি কৰিব পাৰিছে যে আমাৰ দেশখন যিহেতু বনজ সম্পদৰে চহকী এখন দেশ গতিকে আমাৰ দেশত এই মুগাটো মুগাটো উৎপন্ন হ'বলৈ হ'লে সেই মুগাখিনি যিহেতু এটা মুগা পখিলা আছে সেই পখিলাটোৱে কণী পাৰিব লাগিব আৰু সেই পখিলাটোৱে যেতিয়া কণী পাৰিব কণী পৰাৰ পিছত তাৰপৰা পলু হ'ব আৰু সেই পলুখিনিয়ে মুগা মুগাপলু সেই মুগাপলুখিনিয়ে চোমৰ চোমগছৰ পাত খাই সেই পাত খাই ডাঙৰ হয় আৰু তাৰপৰাই তেওঁলোকে যেতিয়া মুগাটো পকা বুলি কয় মুগা পকি যোৱাৰ পিছত সিহঁতৰ ভিতৰতে সূতা উৎপন্ন হয় আৰু সেই সূতাখিনি সিহঁতে বাহিৰলৈ উলিয়াই এটা গাত গোটেই শৰীৰটোৰ ভিতৰতে এটা আৱৰণৰ সৃষ্টি কৰে আৰু সেই আৱৰণটোক লেটা বুলি কয় আৰু সেইখিনি যেতিয়া সম্পূৰ্ণ হয় সেই লেটাটো সেই লেটাটো আনি পেলাই তাৰপৰা সূতা তৈয়াৰ কৰা হয় আৰু সেইখিনিয়ে হৈছে মুগাসূতা যিটো মুগাসূতা এটা সুন্দৰ জিলিকনি আছে সোণৰ দৰে জিলিকি থাকে আৰু সেই সোণ বৰণীয়া সূতাৰে যি তৈয়াৰ কৰা হয় সেয়া হৈছে মুগাসূতা আৰু সেই মুগাৰ মেখেলা চাদৰ হওক বা আজিকালি মুগাসূতাৰে গামোচাও তৈয়াৰ কৰা হয় এই গোটেইখিনি বাহিৰাৰ দেশত আমাৰ নিজৰ দেশতো এইখিনি আমি খুব গৌৰৱ বোধ কৰোঁৱেই তাৰোপৰি বাহিৰে বাহিৰৰ দেশৰ পৰা যেতিয়া পৰ্যটকসকল আহে তেওঁলোকে আমাৰ এই মুগা কাপোৰটো দেখি তেওঁলোক একদম আকৰ্ষিত হৈ পৰে আৰু তেওঁলোকে তাৰপৰা সেই মুগাসূতাৰ কাপোৰ তেওঁলোকে বাহিৰৰ দেশলৈ বিচাৰে আৰু সেইকাৰণে আজিকালি আমাৰ দেশৰ পৰা বাহিৰৰ দেশলৈ এই কাপোৰসমূহ ৰপ্তানি কৰা হৈছে আৰু তাৰ বহুতো সমাদৰ পোৱা গৈছে তাৰোপৰি পাট কাপোৰটো আমাৰ দেশৰ এটা অন্যতম আমাৰ গৌৰৱৰ বি বস্তু আৰু সেয়া সেই সূতাটো পাটৰ সূতাটো আমাৰ কি হয় আমাৰ সেই বনজ সম্পদ আমি বনজ সম্পদেৰে চহকী কাৰণেই এই পাটপলুটো যিহেতু পখিলাটোৰ পৰা কণী কণীৰ পৰা পলু উৎপন্ন হয় সেই পলুটোৱে নুনিগছৰ পাত খায় বা কেচেৰু গছৰ পাত খায় সেই নুনিগছ বা কেচেৰুগছ আমাৰ দেশত আমাৰ অসমত যিহেতু আমি চহকী গতিকে সেই গছ আমাৰ বহুতো আছে গতিকে সেই কেচেৰু বা নুনিগছৰ পাত খাই সেই পাটপলুসমূহ আৰু তাৰপিছত তাৰ একেধৰণেই মুগাৰ দৰেই সিহঁতেও তেনেকৈ তাহাঁতৰ পেটৰ ভিতৰতে সূতা প্ৰস্তুত কৰে আৰু যেতিয়া তাহাঁতে পকে সেইখিনি পকাৰ সময়ত তাহাঁতক আনি বাহ সাজিবলৈ বেলেগকৈ সিহঁতক বেলেগ ব্যৱস্থা কৰি দিয়া হয় বেলেগ এটা স্থানলৈ লৈ অহা হয় আৰু সেই স্থানতে সিহঁতে নিজৰ গাতে সূতাখিনি মেৰিয়াই মেৰিয়াই এটা বাহ তৈয়াৰ কৰে আৰু সেই বাহটোৰ পৰাই সূতা তৈয়াৰ হয় আৰু সেই সূতা কাটি এটা ৰূপালী ৰঙৰ জিলিকনি থকা যিটো ক'তো দেখিবলৈ পোৱা নাযায় অন্য দেশসমূহত আমা আমাৰ দেশখনেই চহকী বুলি মই ভাবোঁ আৰু সেই সূতাটো যি এটা ৰূপালী ৰঙৰ জিলিকনি আছে সেই জিলিকনিৰ কাপোৰসমূহ পাটকাপোৰ সেই পাট কাপোৰ আমাৰ বিবাহসমূহত মুগাই হওক বা পাটেই হওক আমাৰ অসমীয়া সমাজত অতি প্ৰচলন আমাৰ অন্য আমাক লাগিবই সেইটো আৰু সেই পাট কাপোৰো যেতিয়া বাহিৰৰ দেশৰ পৰা মানুহসকল আহে পৰ্যটকসকল আহে তেওঁলোকে দেখি সেইটো আকৰ্ষিত হয় আৰু মোহিত হৈ পৰে আৰু তেওঁলোকেও লগত তেনেকৈ লৈ যায় আৰু আজিকালি সেইকাৰণে কি হৈছে এই পাট কাপোৰ হওক মুগা কাপোৰ হওক এই দুবিধ কাপোৰৰ গামোচাই হওক বা মেখেলা চাদৰেই হওক বা অন্যান্য পোচাকেই হওক তৈয়াৰ কৰি বাহিৰৰ দেশলৈ ৰপ্তানি কৰা হৈছে গতিকে মই ভাবোঁ আমাৰ দেশখন এই দুটা বহুতো চহকী আৰু তাৰ উপৰিও এৰীপলুটো এৰীও এটা ধৰণৰ সূতা যিসমূহ সূতা এৰীপলু বুলি কওঁ আমি সেই একে ধৰণেৰে পলুৰ পৰা মানে পখিলাৰ ৰূপটোৰ পৰা কণী হয় কণী পাৰে পখিলাটোৱে তাৰপিছত পখিলা নহয় আচলতে মথ বুলি কোৱা হয় পখিলাৰ যেনেকৈ দুডাল শুং থাকে মথৰ সেই আৰু মথ আৰু পখিলাৰ মাজত পাৰ্থক্য এইটোৱে যে পখিলাই পাখি দুখন লৰাই থাকে মথটোৱে পাখি দুখন লৰাই নাথাকে আৰু সেই মথে যেতিয়া কণী পাৰে মাইকী মথজনী তেতিয়া কণী পাৰে সেই কাণীৰ পৰাই পলু পলু হয় কোনে পলু হয় পলুৰ পৰা সেই পলুবিলাকে এৰীপাত খায় এইটো এৰীপলুটোৰ কথা কৈছোঁ এৰীপাত খায় আৰু সেই এৰীপাতটো হৈছে আমাৰ বঙালী এৰা পাতটো যিটো সেই পাতটো খাই ডাঙৰ হয় আৰু সেই এৰী তাৰপৰা যিটো সূতা তৈয়াৰ কৰে সেই সূতাটো এৰী সূতা আগতেতো এৰীয়াচাদৰ আমাৰ বয়োজ্যেষ্ঠ লোকসকলে এৰীয়াচাদৰ লৈছিলে ঠাণ্ডা দিনত সেই এৰীয়াচাদৰখন ল'লে আৰু বেলেগ গৰম কাপোৰ পিন্ধিবলৈ কোনো প্ৰয়োজনেই নাই এৰীয়াচাদৰখনে গাটোত মেৰিয়াই ল'লে একদম যিমান ঠাণ্ডা দিন হওক সেই কাপোৰখনে আমাৰ বয়োজ্যেষ্ঠ লোকসকলে ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি এৰীৰে আৰু তাত কিছুমান সংমিশ্ৰণ কৰি মেখেলা চাদৰ প্ৰস্তুত কৰা হয় আৰু সেই মেখেলা চাদৰসমূহ খুব পিন্ধিবলৈ খুব মানে ভাল খুব সুবিধাজনক হয় আৰু আজিকালি সেই এৰীও এৰী কাপোৰটো বাহিৰৰ দেশলৈ ৰপ্তানি কৰা হৈছে তাৰোপৰি শিল্পকলাৰ কথা কওঁ আমাৰ যিহেতু বনজ সম্পদত চহকী আমাৰ অসম দেশখন বাঁহ বেত সকলোবিলাক আমাৰ দেশখনত আছে গতিকে সেই বাঁহ বেতেৰে তৈয়াৰী যিবিলাক সামগ্ৰী যেনে ধৰক আমি ঘ ঘৰ সজা সামগ্ৰীৰ পৰা সকলো ঘৰৰ আচবাব তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰত ৰান্ধনীশাললৈকে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ এই গোটেইবিলাক বস্তুতেই আমাৰ বাঁহ বা বেতৰ বস্তু আছে তাৰোপৰি আমি যিবিলাক বহিবলৈ চোফা বা চকী ব্যৱহাৰ কৰোঁ সেইবিলাকো আমাৰ বেতেৰে তৈয়াৰ কৰা হয় বা বাঁহেৰেও তৈয়াৰ কৰা হয় বা অন্যান্য ধৰণৰ ঘৰ সজোৱা বস্তুবিলাক যেনে ধৰক লাইট বা লেম্প এনেকুৱা ধৰণৰ কভাৰবিলাক সেইবিলাক বনাবলৈও বনায়ো বিত্ৰী কৰে বা বহুতো সামগী যিবিলাক আমাৰ প্ৰয়োজনীয় নিত্য ব্যৱহাৰ্য প সামগ্ৰীসমূহ এই গোটেইসমূহ বাঁহ বেতেৰে তৈয়াৰ কৰা হয় সেইসমূহ বস্তু আজিকালি বিদেশলৈ বা বাহিৰলৈ ৰপ্তানি কৰা হৈছে গতিকে আমাৰ দেশখন যিহেতু চহকী গতিকে আমি অসমৰ অৰ্থনীতিত এই সমূহ বস্তুৰ আমাৰ বহুখিনি অৰিহণা আছে বুলি মই ভাবোঁ